হেল্ল' অ' মানে মোক অলপমান এইয়া মই হেৰি ৰঞ্জিত তাৰপিছতে বৰ্নী এনেকৈ কুটিলোঁ আৰু মানে মোক অলপমান হেৰি লাগা হৈছিল আৰু অলপ পাইচা লাগা হৈছিল পালোঁ হয় নেকি আপোনাৰ তাত অ' মানে মোৰ অলপমান কম হ'ল সেইটো কাৰণে অলপ দৰকাৰ হ'ল আৰু মানে আৰু অলপমান লাগা অ' মানে মোৰো এতিয়া নায়েই ন শেষ হৈ গেল সেইটো কাৰণে মোক অলপমান দৰকাৰ আছিল আৰু বেলেগ কিবা যদি ধান আছিল অলপমান অ' আপোনাৰ তাতে কি একো নাইয়েই নেকি বেলেগ ধান

আপোনাক কিমান লাগে আপোনাক কিমান লাগে হা হা অ' কম কম আছে অলপ বাৰু অলপ হ'লে যদি হয় মানে কি মই বেলেগৰ পৰা কালেক্ট কৰি দিব পাৰিলোঁ হয় আৰু আপোনাক পাঁচ কেজিটো নহ'ব অলপ কমকৈ ধৰ দুই কিলোঁ বা আঢ়ৈ আঢ়ৈ কিলোমান হ'লে পাৰি আৰু আঢ়ৈ কিলোমান দিব পাৰি আৰু মানে

দামটো দামটোটো বাঢ়ি আছে বাৰু এই দুইশ টকামান হ'ব আৰু দুইশ টকামান হ'ব আৰু আঢ়ৈ কিলো যদি লাগে আপুনি সেই কৰি দিব আৰু ফোন কৰি দিব ঠিক আছে দিয়ক